হেল্ল' শৰ্মা চুইট্ছ অঁ এই মোক এখন টেবুল লাগিছিল আজি গধূলিৰ বাবে তিনিজন মানুহৰ কাৰণে আচ্ছা চাওকচোন কিবা অ'ফাৰ আছে নেকি ৰিজাৰ্ভেশ্যনটোৰ লগত